মই মোৰ হাজবেণ্ডৰ লগত হাজবেণ্ডৰ লগত শিৱসাগৰলৈ ফুৰিবলৈ গৈছিলোঁ তাতে জয়দৌল শিৱদৌলত থকা চাই চাই ভাল লাগিলে সেইকাৰণে মোৰ বাবে এই দিনটো এটা বিশেষ দিন আৰু ৰোমান্তিক দিন আছিল আৰু বহুত ভাল লাগিলে তাতে থকা বহুতো পুৰণি স্মৃতি জড়িত হৈ আছে আৰু তাৰ পৰা কৰি আহি আমি ৰেষ্টুৰেণ্টত সোমাই বহুত কিবা কিবি খালোঁ তাত বহুত ভাল লাগিলে আৰু সেইকাৰণে এইটো এটা বিশেষ আৰু ৰোমান্টিক দিন বুলি মই ভাবোঁ আৰু আৰু যা তই যা

সেইকাৰণে বহুত ৰোমান্টিক ফিল কৰিলোঁ তাত গৈ বহুত ভাল লাগিলে আৰু সেইকাৰণে মোৰ বাবে এইটো এটা বিশেষ দিন আছিলে আৰু এইদিন যাম বুলি আশা কৰোঁ তাতে বহুত পুৰণি স্মৃতি জড়িত হৈ আছে জয়সাগৰ পুখুৰীতে জয়সাগৰ পুখুৰীতে থকা জয়দৌল শিৱদৌল চাই বহুত ভাল লাগিলে আৰু জয়মতী শাস্তি দিয়া জেগাডোখৰ জেগাডোখৰো চাই ভাল লাগিলে আৰু ভৱিষ্যতেও এদিন যাম বুলি আশা থাকিলে সেইকাৰণে এইটো এটা মোৰ বাবে বিশেষ দিন আছিলে বিশেষ আৰু ৰোমাণ্টিক দিন আছিলে আৰু তাতে গৈ ঘূৰি আহি আমি ডিব্ৰুগড় ডিব্ৰুগড় জগন্নাথ মন্দিৰতো সোমালোঁ সেই তাত সোমাইও বহুত ভাল লাগিলে

আৰু সেইবাবে মোৰ এই দিনটো এটা বিশেষ দিন আছিল শিৱসাগৰলৈ আৰু এবাৰ যাম বুলি আশা থাকিলে এতিয়ালৈকে দুবাৰমান গ'লো আৰু তাতে বহুত তাতে বহুত চাবলগীয়া ঠাই আছে চাবলগীয়া ঠাই আছে মই মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰাৰ লগত গৈছিলোঁ সেইকাৰণে মোৰ বাবে এইটো এটা বিশেষ দিন বুলি আৰু বিশেষ দিন আৰু ৰোমান্টিক দিন

ভৱিষ্য়তলৈও যাম ভৱিষ্য়তলৈও যাম তাত গৈ বহুত ইমান ভাল লাগিলে যে ইমান ভাল লাগিলে মই ভাষাৰে বুজাব নোৱাৰোঁ ইয়াকেই কৈছোঁ আৰু আৰু বহুত জেগালৈ গৈছোঁ কিন্তু এই জেগাডোখৰ বহুত বেছি ভাল লাগিলে এই জেগাডখৰ ভাল লাগিলে সেইকাৰণে মোৰ বাবে এইটো এটা বিশেষ দিন বুলি মই ভাবোঁ আৰু ৰোমান্টিক দিন